প্ৰায় দুশ বছৰ কাল ভাৰতত ৰাজত্ব কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰপৰা গুচি গৈছিলে ব্ৰিটিছ অহাৰ ঘটনা যদি ক'বলৈ যোৱা হয় ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে ব্যৱসায়ৰ জৰিয়তে ভাৰতবৰ্ষত খোপনি পুতিছিলে আৰু লাহে লাহে ই ৰাজনীতিলৈ পৰিৱৰ্তন হৈ পেলাই তেওঁলোকে অসম ভাৰতবৰ্ষত শাসন নিজৰ শাসন কৰিবলৈ ধৰিলে সেই শাসনৰ লগে লগে কিছু উন্নয়ন হৈছিলে যদিও বহুখিনি ক্ষেত্ৰত ভাৰতৰ মানুহখিনি পিছপৰি ৰৈছিলে আৰু তেওঁলোকে বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেইখিনি সময়তে চিপাহী বিদ্ৰোহ ঊনৈছশ সাতৱন্ন চনৰ চিপাহী বিদ্ৰোহৰ লগে লগে ভাৰতীয় মানুহসকলৰ মনত ব্ৰিটিছৰ বিপক্ষে কিছু কিছু কথা বা তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ এটা সুযোগ আহিছিলে আৰু সেই সুযোগতে সুযোগৰ পৰাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰম্ভণি হৈছিল বুলি ক'বপৰা যায় ভাৰতৰ স্বাধীনতা সংগ্ৰামক বিভিন্ন চুকে কোণে আন্দোলন বা ধৰ্ণা বা কিছুমান সশস্ত্ৰ কাৰ্যসূচীৰ জৰিয়তেও বিদ্ৰোহ ঘোষণা কৰা দেখা গৈছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ঘটনা বুলি ক'বলৈ গ'লে চিপাহী বিদ্ৰোহ আৰু অসমৰ ক'বলৈ গ'লে অসম আন্দোলন সত্যাগ্ৰহ আন্দোলন লোণ আইন অমান্য আন্দোলন এই সকলো আন্দোলনৰ কথা ক'বপৰা যায় সত্যাগ্ৰহ আন্দোলন দাণ্ডী যাত্ৰাৰপৰা আৰম্ভ হৈছিলে আৰু সেই সত্য়াগ্ৰহ আন্দোলনৰ মূল মানুহজনে হৈছিলে মহাত্মা গান্ধী যাক আমি এতিয়া জাতিৰ পিতা বুলি জানো সত্যাগ্ৰহ আন্দোলন তেওঁ আৰম্ভণি কৰিছিলে তেওঁ কৈছিলে যে অহিংসাই পৰম ধৰ্ম হিংসাৰ জৰিয়তে কোনো ধৰণৰ সমস্যা সমাধান হ'ব নোৱাৰে তেওঁলোকে তেওঁ সেই কাৰণে অহিংস পন্থা অৱলম্বন কৰিছিলে আৰু অহিংসা পন্থাৰ জৰিয়তে তেওঁ ভাৰত স্বাধীন ভাৰতক স্বাধীন কৰাৰ সপোন দেখিছিলে যি সপোন ঊনৈছশ সাতছল্লিছ চনৰ পোন্ধৰ আগষ্টত বাস্তৱত ৰূপায়িত হৈছিলে তাৰ বাহিৰে অন্য়ান্য সংগ্ৰামীৰ কথা ক'বলৈ গ'লে স্বামী বিবেকানন্দ তেওঁ যদিও এজন ভক্ত আছিলে বা তেওঁ বিবেকানন্দ সমাজৰ লগত জড়িত আছিলে বিবেকানন্দ সমাজৰ জৰিয়তে তেওঁলোকে বাল্য বিবাহ বা বিভিন্ন ধৰণৰ কাৰ্যসূচী বিৰোধিতা কৰিছিলে ৰাজা ৰামমোহন ৰায় তেওঁৰ সময়ত যি সতীদাহ প্ৰথা আছিলে বাল্য বিবাহ আছিলে সেই সকলোবোৰ বস্তু নাইকিয়া হৈছিলে আৰু ব্ৰিটিছৰ হাতৰপৰা ভাৰতক ভাৰতবৰ্ষক মুক মুকলি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান গুৰুত্বপূৰ্ণ আছিলে অসমৰ কথা ক'বলৈ গ'লে অসমত কনকলতা বৰুৱা যি শ্বহীদ হৈছিলে তেওঁক শ্বহীদ বুলি জনা যায় তেওঁ প্ৰায় পোন্ধৰ বছৰ বয়সতে এই আন্দোলনত ভাগ দি অস অসহযোগ আন্দোলন যি সত্যাগ্ৰহ আন্দোলনৰ উৎসত অসমত আৰম্ভ হৈছিলে সেই অসহযোগ আন্দোলনৰ তেওঁ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিলে কনকলতা বৰুৱা মুকুন্দ কাকতি লগতে ইয়াৰ ইয়াৰ বাহিৰেও অন্য়ান্য বহু স্বাধীনতা সংগ্ৰামী অসমত থকা দেখা যায় সেই স্বাধীনতা সংগ্ৰামীসকলৰ পৰ্যাপ্ত পৰিমাণৰ আৰু নিজৰ জীৱন দিও যি কষ্ট তাৰ ফলতেই ভাৰতবৰ্ষৰ আদি স্বাধীন হ'বলৈ পাইছে